অ হয় এই আপোনাৰ তাত কি মাংস পোৱা যায় নেকি ব্ৰইলাৰ মাংস অ মোক অলপ সৰহকৈ লাগিছিল তাৰমানে এই বিয়া এখন আছিল এ লাগিব দিয়ক পঁচিছ কিলোমান ওম

আৰু এনে কটাটো দুশ টকা সৰহকৈ ল'মতো অলপ কমাই ধৰিব আকৌ মই মৰিগাঁৱৰ পৰা কৈছোঁ মৰিগাঁও এই নভেটি

আ আচ্ছা আচ্ছা আচ্ছা অ এনে মাংসটোতো অ এনে ডাঙৰ কুকুৰা ছাইজটো ডাঙৰ হ'বনে ডাঙৰ লাগিব ডাঙৰ

অ এনে অলপ কি হেৰি কমাব নোৱাৰেনে দুশ পঞ্চাছ টকাতকৈ কমাব নোৱাৰে নেকি এনেতো আমি ইয়াতেতো দুশ টকাকেই হেৰি কৰোঁ দুশ দহ দুশ দুশ বিশ টকা সেনেকুৱা হয় নেকি মোৰ এই অহা মাহৰ ষোল্ল তাৰিখে ওম ওম ওম অ আপোনাৰ এই নাম্বাৰটো এইটোৱে নহয় অ ঠিক আছে বাৰু হ'ব দিয়ক বাৰু